অঁ অঁ অঁ বাইদেউ কওকচোন অঁ অঁ কি অহা দেওবাৰে ন অঁ অঁ এতিয়া হেৰি কি কি আপোনাৰ সৰু ল'ৰা ছোৱালীবোৰকে দেখাবলৈ হ'ব অঁ হয় নেকি অঁ বনাব পাৰিব বাৰু অঁ অঁ চিভিলৰপৰা আহিন নেকি

অঁ অঁ আছে আকৌ সেনেকৈ এতিয়া চকুৰে নেদেখা মানুহো আছে মই এই বৰমা এজনী আছে সেনেকুৱা অঁ অঁ অঁ অঁ পাৰিম আকৌ অঁ অঁ তাৰমানে হেৰি আকৌ সৰু অঁ আমাৰ যে স্কুলৰ সেই ল'ৰা ছোৱালীবোৰকো চাব পাৰিব নাই আমাৰ স্কুলৰ ল'ৰা ছোৱালীকেইটাকো চাব পাৰিব ন অঁ অঁ সেনেকৈ প্ৰব্লেম নাই বাৰু হ'লও এনেই তাৰমানে আৰু চাবলৈ

অঁ অঁ হেৰি দেওবাৰে কৈছা ন অঁ অঁ পোৱা যাব বাৰু

অঁ অঁ আমাৰ এই অংগনবাদী হেৰিতে পাৰিব পাৰোঁ অঁ অঁ পাৰিম পাৰিম অঁ এতিয়া কোন আহিব ছাৰ আমাৰ স্কুলত এতিয়া ল'ৰা ছোৱালী সৰু সৰু এতিয়া সোতৰতামানহে আছে আৰু মানে চাৰিটা বস্তাহে আছে কিমান আহে বা আজি মই যাব লাগিব সুধিবলে অঁ যদি এনেকৈ অঁ অঁ মইহে অঁ অঁ তেতিয়াহ'লে আজি মই এনেকৈ সুধি চাম বাৰু অঁ অঁ অঁ এতিয়ালৈকে কোন ছাৰ আহিব সঠিককৈ নাজানে

অঁ অঁ

হ'ব তেনেহ'লে